নৱজাতক শিশুৰ মোৰ ধৰক তেনেকুৱা অভিজ্ঞতা নাই কিন্তু যিখিনি আমি পৰিয়ালত দেখি আহিছোঁ কেনেকৈ ল'ম ধৰক খোৱা বোৱাৰ প্ৰতি ল'ব লাগিব বা স্বাস্থ্যৰ প্ৰতি বা কাপোৰ কানি তেওঁলোকে তেওঁলোকৰ বয়সটো যিহেতু খুব বয়সটো এবছৰতে ধৰক তেওঁলোকৰ বহুত জলদি বা খৰখেদাকৈ বৃদ্ধি হয় চ' সেইটোৰ হিচাপত গতিকে কাপোৰবিলাকো সেইটো মতে ধৰক আপোনালোকৰ বৃদ্ধি সেইটো মতে কাপোৰ ল'ব লাগিব বা খোৱা বোৱা প্ৰথমতে ধৰক মাকৰ গাখীৰ খায় তাৰপিছত আকৌ ধৰক দুই এটা সিজোৱা বস্তু খাব ধৰে বা যিখিনি কোমল দাঁত যিহেতু নগজে গাখীৰ দাঁত থাকে কিন্তু সাধাৰণতে যিটো আমি আমাৰ প্ৰাপ্তবয়স্ক যিটো দাঁত সেই দাঁত নাই গতিকে টান খাদ্যবিলাক খাব নোৱাৰে সাধাৰণতে আৰু বাকী খোৱাৰ ক্ষেত্ৰত সেইটো বাৰু স্বাস্থ্যটো আমি সঘনে চাই থাকিব লাগে তেওঁলোকে যিহেতু কথা ক'ব নোৱাৰে সৰুতে ধৰক বা বুজাব নোৱাৰে ধৰক কি হৈছে গতিকে আমি খেয়াল বা ধ্যান ৰাখিব লাগিব যে তেওঁলোকে কি ক'ব বিচাৰিছে বা তেওঁলোকে কি লক্ষণ দেখা দিছে সেইটোৰ কাৰণে আমি ঘনে ঘনে চাই থাকিব লাগিব বা শি আমি চিকিৎসকৰ পৰামৰ্শ লওঁ সেইখিনিয়ে আৰু ক'ব গ'লে বাকী একো নাই তেনেকুৱা বিশেষ